চাৰিওফালে দেখোন জাম হৈ আছে অঁ মই সোনকালে গৈ পাব লাগিছিলে পৰীক্ষা আছে মানে মোৰ পৰীক্ষা হল পাবলৈ আৰু কিমান সময় লাগিব সোনকালে পালে ভাল হয় নহ'লে কিবা বেলেগ পথ আছে নেকি সোনকালে গৈ পাব পৰা এইটো পথৰে নগৈ এইটোত দেখিবলৈ বহুত জাম আছে অনুগ্ৰহ কৰি পাৰে যদি মোক সোনকালে গন্তব্যস্থান পোৱাই দিয়ক নহ'লে মোৰ পৰীক্ষাটো বাতিল হোৱা সম্ভাৱনা আছে বা মই সময়মতে গৈ নাপালে পৰীক্ষাগৃহত মোক সোমাবলৈ নিদিব পাৰে অনুগ্ৰহ কৰি আপুনি পাৰে যদি বেলেগ এটা পথেদি হওঁক মোক সোনকালে যাতে গন্তব্যস্থান পোৱাই দিয়ে